পশুজাত সামগ্ৰীসমূহ যিবিলাক হেৰি আছে তাত মই গাহৰি ছাগলী সকলো পোহোঁ পোৱালি কিনি আনোঁ কিনি আনি সিহঁতক ভালদৰে হেৰি আপডাল কৰি গড়াল চড়াল বনাই ধুনীয়াকৈ খুৱাই বোৱাই এজনী ছাগলীপোৱালি ছমাহকৈ দিলে ছমাহলৈকে কোনো হেৰি নহয় তাতকৈ অকণমান বেছি হ'লে তাৰ মাংস চাংস কাটি উপাৰ্জন কৰিবলৈ অকণমান ভাল সেই মাংসৰপৰা বা মই ঘৰতে কাটি ওচৰৰ দোকানীবিলাকত দিওঁ তেওঁলোকে সেইটো তাৰ বিনিময়ত মোৰ সেয়া পইচাটো হিচাপমতে দি গোটেই মই উপাৰ্জনটো কৰোঁ আৰু মই দৰৱ পাতি চব পশু চিকিৎসা লগত সমন্ধ ৰাখি পিনে কৰোঁ আৰু মই প্ৰায় ছাগলী আৰু গাহৰি সেইবিলাক পোহোঁ গৰু আছে গৰু পুহি মই এবছৰত পোৱালি দিয়ে মই গাখীৰ বিকিও কিছুমান পইচা উপাৰ্জন কৰিব পাৰোঁ সেই পইচাই মই ঘৰখন চলাবলৈ অলপ সুবিধা হয় এতিয়াও মোৰ ঘৰত ছাগলী আছে গৰু আছে গাহৰি আছে হাঁহ কুকুৰাটো আছেই সেইবিলাক চব কৰাৰ পিছত মই যিখিনি টকা উপাৰ্জন কৰোঁ ঘৰৰ পৰিয়াল চলাই ল'ৰা ছোৱালী পঢ়োৱালৈকে চব কাম কৰোঁ খেতি বাতি কৰালৈকে সেইবোৰ সুবিধা হয় পৰাপক্ষত মই এই এই হেৰি গড়ালকেইটা মই তলডোখৰ পকা কৰি লওঁ ঢালাই দি পিনে ওপৰত টিং দি বাঁহৰে খুটা লগাই এইবিলাক কৰোঁ এতিয়া বনাই আছোঁ আৰু বনাবলৈ চেষ্টা এটা কৰিছোঁ ভৱিষ্যতে যদি পাৰোঁ আৰু ডাঙৰকৈ মই ফাৰ্ম এখন খুলি পিনে ছাগলী ফাৰ্ম এখন খুলি পিনে উন্নত জাতৰ ছাগলী আনি পিনে খুলি ঘৰতে এই পোৱালি দিয়াই এইবিলাক বিক্ৰীও উপাৰ্জন এটা কৰিবলৈ সুবিধা হ'ব বুলি ভাবিয়ে মই ঘৰত আলোচনা কৰি ঘৰৰ বাৰীতে ঘৰৰ কিনাৰতে গাড়ীয়ে মাটি পেলাই ধুনীয়াকৈ ঘৰ এটা বনাই লৈছোঁ সেয়াত মই যদি পাৰোঁ বিছজনীমান ছাগলী পুহি পাঠা দুটামান আনি ঘৰতে সেহেঁতক প্ৰজনন কৰাই হেৰি কৰি যিখিনি উপাৰ্জন কৰিব পাৰোঁ তেতিয়া মোৰ আৰু উন্নত হ'ব বুলি ভাবোঁ গাঁও সেয়েহে মই গাঁৱৰ যুৱকসকলকো কওঁ যে এইবোৰ ঘৰতে কৰি নিজে উপাৰ্জনৰ হেৰিটো বিচাৰি লোৱাটোৱে ভাল আজিকালি চৰকাৰী চাকৰি পাবলৈ দিগদাৰ সেইকাৰণে নিজে নিজে নিজৰ কৰ্তব্যটো কৰাটো নিজৰ ভাল বুলি মই গাঁৱৰ যুৱসকলকো কওঁ পৰাপক্ষত এতিয়া বহুত যুৱকো তেনেকুৱা কৰ্ম কৰিছে আমাৰ গাঁৱত সেয়েহে মই ভাবোঁ যে আৰু যদি উন্নত কৰি দেখুৱাব পাৰোঁ তেওঁলোকো আৰু বেছি অকণমান সুবিধা হ'ব তেওঁলোকক পৰিয়াল চলাবলৈয়ো সুবিধা হ'ব লগতে মোৰো সুবিধা হ'ব সেয়েহে চব কৰাৰ পিছত মই পশু চিকিৎসকৰ লগতো পৰামৰ্শ লওঁ লৈ দৰৱ পাতি আনি সময়মতে খুৱাবপৰাকৈ গোটেইখিনি কাম নিয়াৰিকৈ কৰি ঠাণ্ডাদিনত কেনেকৈ পোৱালিবিলাকৰ আপডাল কৰিব লাগে গৰমদিনত বান্ধি থৈ দিয়া পোৱালিবোৰক কিমান সময়ত পানী দিব লাগে কি কৰিব লাগে চব কৰাৰ পিছতহে মই ঘৰৰপৰা বাহিৰলৈ কিবাকিবি কামত ওলাই যাওঁ ঘৰতো বহুত কাম থাকে সেইবিলাক বাদ দিয়ো মই সেই সেই পশুপালনৰ হেৰিটো অনবৰতে লাগি থাকোঁ দি মই এতিয়া বহুত উন্নত হৈছোঁ মই মোৰ জীৱিকা উপাৰ্জনটোও অকণমান ভাল হৈছে আৰু পৰাপক্ষত মই পাৰিলে আৰু পঞ্চাছজনীমান ছাগলী লৈ পিনে গোটেই ফাৰ্মখন ভৰাই দিম বুলি ভাবিছোঁ ভৰাই মই পোৱালি উন্নত জাতৰ পাঠা আনি পিনে পোৱালি প্ৰজনন কৰাই মোৰ জীৱিকাটো উন্নত কৰিম বুলি ভাবিছোঁ আৰু লগতে গোটেই বাৰীখনৰ ভিতৰতে মই পথাৰ উলিয়াই লৈছোঁ ঘাঁহ নতুন জাতৰ ঘাঁহ আনি পিনে ঘাঁহ পচাই ৰোৱা হেৰিটো ব্যৱস্থা কৰি পিনে এতিয়া মই গোটেই ৰাউণ্ডটো বেৰা দি পিনে ঘাঁহ পচাবৰ কাৰণে ট্ৰেক্টৰে হাল বোৱাই গোটেই মাটি চাহ কৰি থৈছোঁ সেই চাহ কৰাৰ পিছতে মই পুলি ঘাঁহৰ গুটি সিঁচি তাৰ উপাৰ্জন ঘাঁহৰ পৰাই মই সেই ঘৰতে পোহা ছাগলীকেইজনী খোৱাব মেলিব পৰাকৈ মই তো তাৰ ব্যৱস্থা কৰিছোঁ